হয় মই ল'ৰা ছোৱালীৰ লগত কথা পাতি বা খেলি সময় কটাইছোঁ শিশুৰ সৈতে সময় কটোৱা বুলি ক'লে মোৰ নিজৰ নিজৰ অভিজ্ঞতাৰ ফালৰপৰাই কৈছোঁ মোৰ ছোৱালীৰ লগত সময় কটোৱা কথাখিনি শিশুৰ মানসিক আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে শিশুৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত আমি যেনেদৰে খোৱা বোৱা যত্ন লওঁ ঠিক তেনেদৰে মানসিক বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগে শিশুৱে বিশেষকৈ খেলি ধূলি ভাল পায় তেওঁলোকৰ লগত আমি নিজৰ লগৰ ল'ৰা ছোৱালীৰ দৰে খেলিব লাগে আৰু শিশুৱে সাধুকথা শুনি ভাল পায় তেওঁলোকক আমি বিভিন্ন ধৰণৰ সাধুকথা শুনাই শুনাব লাগে তেতিয়াও শিশুৰ মানসিক বিকাশ ঘটে আৰু তেওঁলোকে বিভিন্ন সামগ্ৰীক যেনে খেলা ধূলা বস্তু লৈ খেলি ভাল পায় সেই বস্তু বিভিন্ন ধৰণৰ খেলা ধূলা বস্তু লগত খেলি সিহঁতে ভাল পায়সেইবিলাক বস্তুৰ লগত খেলিবলৈ দিব লাগে আৰু শিশু হৈছে দেশৰ ভৱিষ্যতৰ নাগৰিক তেওঁলোকক আমি যিটো পাত্ৰতে থওঁ পানীৰ আকাৰৰ দৰে সেইটো পাত্ৰতে সেইটো আকাৰেই লয় তেওঁলোকক যদি আমি ভাল শিক্ষা দিওঁ ভাল কথা কওঁ ভাল ভাল কথা কওঁ তেওঁলোকে সেই সেইটোকে অনুকৰণ কৰে শিশু হৈছে অনুকৰণ প্ৰিয় তেওঁলোকক যদি আমি মানসিকভাৱে মানসিকভাৱে আমি বেয়া আচৰণ কৰোঁ তেতিয়াহ'লে শিশুৰ মানসিক বিকাশৰ ক্ষেত্ৰত সেইটো প্ৰভাৱ পৰে বুলি মই ভাবোঁ সেইটো কাৰণে শিশুক সদায় শিশুৰ আগত সদায় সঁচা কথা ভাল কাম কৰি দেখোৱাব লাগে তেতিয়া শিশুৱে এইবিলাকত মানসিকভাৱে মানসিকভাৱে বিকাশ ঘটে